হেল্ল' নমস্কাৰ মই নিৰলা মজুমদাৰৰ লগত কথা পাতিব বিচাৰিছোঁ মেডাম মই মানে এটা পলিচিৰ বিষয়ে অলপ সেই কৰিব অলপ ইনভেচটিগেট মানে কৰিব জানিব বিচাৰিছিলোঁ মই পলিচিটো আপোনাৰ কভাৰেজ কি মিচিউৰিটি কি আৰু কোনটো প্লেন সেইখিনিৰ বিষয়ে মোক আপুনি জনাব জনাই দিব নেকি মোৰ থাৰ্টি থ্ৰি জিৰ' থ্ৰি জিৰ' ত্ৰিছ থাৰ্টি হয় জীৱন লাভ পলিচিটোৰ বিষয়ে আপুনি কভাৰেজ আৰু মিচিউৰিটি গোটেইখিনি অলপ বহলাই ক'ব হয় কভাৰেজটো সিমানেই হ'ব ন' আৰু সেইটো কিবা এক্সট্ৰা এক্সিডেণ্ট বেনিফিট তেনেকুৱা কিবা আছে নেকি আৰু টোটেল মেচিউৰিটিটো কিমান পাম আৰু টোটেল মেচিউৰিটিটো কিবা টোটেল মেচিউৰিটিটো কিমান পাম এবাৰ ঠিক আছে ধন্যবাদ মই ভালকৈ জনালে আপুনি মই কাইলৈ কাইলৈ আপোনাক জনাম নিশ্চয় কাইলৈ কৰিব পাৰে ওৱেলকাম গুড নাইট